নমস্কাৰ মই এনেই মানে আমি ফুৰিবলৈ গ'লে তাৰপৰা আমি ভাগৱত ভ্ৰমণত যাওঁ আমাৰ অধিবেশনস্থলীবিলাকলৈ যাওঁ তাতে বন্ধুবৰ্গৰ লগত আমাৰ আইসকল বা বন্ধুসকলো যায় কেলৈ তাতে আমাৰ মানে এই ভাগৱত ভ্ৰমণৰ চাৰিদিনীয়া কাৰ্যসূচীলৈ যাওঁ কাৰ্যসূচীত তাতে আমি মানে ভাগৱত পাঠ কৰোঁ তাৰ পিছত নাম কীৰ্তন গাই পেলাই তাতে ল আই বাপসসকলৰ লগত আমি বহুত মানে ফূৰ্তি ধেমালি কৰি মানে আমাৰ মনোৰঞ্জনটো তাতে পাওঁ তাতে আমি গৈ পেলাই আমাৰ আদৰি লৈ যায় সেৱা বাহিনী দলবিলাকে তাত আমাক হাত ভৰি ধুৱাই নি পেলাই আমাৰ তাত এই এনেই হোটেল চটেল তাতে চিষ্টেম নাই আমাৰ আছে তাতে মানে শিবিৰ আমি শিবিৰত তাতে জইন হ'ব লাগিব এতিয়া ধৰক আমি ওদালগুৰিপৰা যাওঁ নহয় ওদালগুৰিৰপৰা আমি গাড়ী এখন ৰিজাৰ্ভ কৰি পেলাই পোন্ধৰজন বিছজন এনেকৈ মানে গাড়ী এখন লৈ পেলাই আমি আটাইখিনিয়ে গৈ পেলাই প্ৰথমতে আমি এই অধিবেশনস্থলী পাওঁ তাৰ পিছত আমি সেই শিবিৰলৈ গৈ পেলাই তাতে আমি ৰেষ্ট কৰি তাৰ পিছত গা মূৰ ধুই পেলাই আকৌ আমি তাতে কিবা এখন ঘৰৰপৰা নিওঁ মানে আহাৰখিনি যিখিনি চাহ জলপান তেনেকৈ প্ৰায় দহ পোন্ধৰ দিন আগৰপৰা মানে এইখিনি আমি মানে আমি নিজৰ খাদ্যখিনিসমূহ আমি নিজে যোগাৰ কৰি লৈ পেলাই তাত আমি অংশগ্ৰহণ কৰোঁ কৰাৰ পিছত আমি তাত গা মূৰ ধুই আহি লৈ পেলাই অকণমান সময় ৰেষ্ট কৰোঁ ৰেষ্ট কৰি লৈ পেলাই তাৰ পিছত আমি ভাগৱত এইবিলাক চব ঘূৰি ফুকি চাওঁ আমাৰ লগত আমাৰ অৰুণাচলী আহে আমাৰ ঘৰত আমাৰ মানে ল'ৰাই হেৰি কৰে এই বিজনেছ কৰে তেওঁলোক অৰুণাচলীবিলাকো আহে আহি পেলাই তেওঁলোকে আমাৰ লগে ৰং ফূৰ্তি কৰে তেওঁলোককো লৈ যাওঁ লৈ পেলাই মানে বিৰাট ধেমালি ফূৰ্তি কৰি আমি তাতে চাৰদিনীয়া প্ৰগ্ৰেম এটাত মানে আমি ব্যস্ত হৈ থাকোঁ তাৰ পিছত আমাৰ মানে কি হয় এনেকুৱা মানে কাৰ্যসূচী কিছুমান আছে তাত আমাৰ মানে ভাগৱত ভ্ৰমণ হয় আৰু ভাগৱত ভ্ৰমণৰ পিছত এইবিলাক আমি চাই ফুৰোঁ গোটেইখিনি আকৌ আমাৰ দূৰ দূৰণিৰপৰা অহা আই বান্ধৱসকলক লগ পাই আমাৰ মনটো কেনেকুৱা লাগি যায় আমি নিজেই মানে ক'ব নোৱাৰোঁ থাকি থাকি পেলাই আমি চাৰিদিন তাতে অধিবেশন কৰি পেলাই লাষ্টৰ দিনাখন মানে কি হয় আমাৰ এই সকলো তাত বহি মিলিজুলি নাম কীৰ্তন কৰি ভাগৱত ভ্ৰমণ কৰি সেৱা বাহিনীসকলৰ লগত আমিও মানে তেওঁলোকে আমাক বিদায় দিয়ে আমি বিদায় দিওঁ তাৰ পিছত ফুৰিবলৈ যাওঁ মোৰ ল'ৰা বোৱাৰী তাৰ পিছত স্বামী এনেকৈ আমি গোটেই আমাৰ সাতজনীয়া পৰিয়াল সাতজনীয়া পৰিয়ালটোৰ লগত আমি ভ্ৰমণ কৰিবলৈ যাওঁ তাতে মানে পৰ্যটকস্থলী মানে আহে পৰ্যটকস্থলীলৈ গ'লে আমাৰ সাধাৰণতে কি হয় আমি হোটেল হেৰি কৰিব লাগে বা ৰিজাৰ্ভ কৰিব লাগে তথাপিতো আমি হোটেলত নাথাকি পেলাই আমাৰ তাত মানে তেনেকুৱা সুবিধা আছে আলহী ঘৰ আছে আলহী ঘৰত তেনেকৈ আমি আলহী ঘৰত থাকোঁ যি যেনেকৈ যেনেকৈ য'ত সুবিধা পায় তাৰ পিছত সুবিধা তেওঁলোকে য'ত তেনেকৈ সুবিধা পায় আমি আমাৰ মানে শিবিৰতে আমি মানে হেৰি আমি এই চাৰিদিন কটাই দিওঁ তাৰ পিছত তাতেও আমাৰ ধৰকচোন গাড়ী ভাড়া সহকাৰে তাৰ পিছত খোৱা বোৱাটো নিজৰো কিছুমানে নিজৰপৰা লৈ যায় কিছুমানে তাৰপৰা দিয়ে এইবিলাক কৰি লৈ পেলাই আমি ঘূৰি ফুৰি মানে আমাৰ বিৰাত আন হেৰি লৈ পেলাই যেতিয়া নেকি আমি ঘৰ আহি পাওঁ তেতিয়া আমি সেই ভাগৱতস্থলীৰ কথাবিলাক আমি সকলো আমাৰ ল'ৰা ছোৱালী বন্ধু বৰ্গৰ আগত কৈ তেওঁলোকে সুধি থাকে কি হ'ল কি হ'ল মই বোলো ইমান ধুনীয়া হৈছে তোমালোকে ঘৰতেই বহি থাকিলা তোমালোকে ইমান হেৰি কৰি আছা এই যাব লাগে এইবিলাক যদি তোমালোকে নোচোৱা তেতিয়াহ'লে কেনেকৈ কি কৰিবা গতিকে তোমালোকে এইবিলাক এইবিলাক ভ্ৰমণ কৰিব লাগে আমি এনেকৈ এতিয়া আমাৰ ইমান বয়স হ'ল আমি প্ৰত্যেকখন মানে বছৰী বছৰী ফেব্ৰুৱাৰী মাহৰ এইবাৰ ন আঠ ন তাৰিখে হৈছিলে আকৌ যোৱা বছৰ ন এঘাৰ তাৰিখ বাৰ তাৰিখলৈকৈ হৈছিলে আমি যোৱাবাৰ হৈছিলে হেৰিয়াত এই কিহে লখিমপুৰ জিলাৰ কি চিমেন চাপৰি চিমেন চাপৰিটো গৈছিলোঁ তাৰ পিছত যিখন মানে যেতিয়া য'ত হয় তেতিয়াই আমি গুচি যাওঁ আমাৰ ল'ৰা ছোৱালীৰ সৈতে আকৌ মোৰ স্বামী এতিয়া অকণমান মানে কি হৈছে তেখেতৰ অলপমান স্বাস্থ্য অৱনতি ঘটিছে তেখেতৰ ডায়েবেডেছ প্ৰেচাৰ আৰু স্কিনৰ প্ৰব্লেম হৈ আছে সেইটো কাৰণে তেওঁ অকণমান অসুস্থ সেইকাৰণে আমি তেওঁক এইবাৰ মানে নিয়াটো নহ'ল নহ'লেও তেখেতে মানে খুব চিন্তা কৰি আছে এই প্ৰভু মোক তুমি এইবাৰ কিয় নিদিলা মোৰ কাৰণে তুমি কিয় হেৰি কৰি থাকিলা গতিকে তোমাৰ তোমাৰ সৃষ্টিতে চবখিনি হৈছে তুমিয়ে যদি আমাক সহায় নকৰা তোমাৰ তুমিয়ে যদি নিনিয়া তুমি যদি দিয়া হেঁতেন দিয়া হেঁতেন তুমিয়েই নিলা হেঁতেন গতিকে তুমিয়ে আমাক নিনিলা সেইকাৰণে আমি মানে তুমি তোমাৰ হেৰিতে আমি মানে ৰখি গ'লোঁ গতিকে তোমাৰ নাম গুণ আমি কেতিয়াও আমি পাহৰি নাযাওঁ ৰাতিপুৱা উঠিয়েই পাকঘৰত ৰাতিপুৱা উঠি গা মূৰ ধুই পেলাই তোমাৰ শ্ৰী চৰণত আমি সেৱাভাগ জনাওঁ আৰু সন্ধিয়াও মানে তোমাৰ আৰু সন্ধিয়াও মানে এই গা মূৰ ধুই পেলাই ধূপ ধূনা লগাই আমি মানে নাামঘৰত চাকি বন্তি জ্বলাই ঈশ্বৰ নামকে আমি প্ৰাৰ্থনা কৰোঁ কিন্তু ফুৰিবলৈ গ'লে যে আমি যে ঈশ্বৰৰ নামটো পাহৰি যাম সেইটো নহওঁ আমাৰ ঈশ্বৰৰ নামটো লাগিব কাৰণ ঈশ্বৰে আমাৰ গোটেই পৃথিৱীখন চলাই আছে ভগৱান নহ'লে আমি কেতিয়াও চলাব নোৱাৰোঁ ভগৱানবিহীন আমি মানে কেতিয়া আমি যি কাম কৰোঁ ভগৱানৰ ওচৰতে কৰোঁ আমি আমি কিবা জানো নিজে কৰিব পাৰিছোঁ আমিতো নিজে কৰিব লগা একো শক্তি নাই আমাৰ ঈশ্বৰে দিব লাগিব ঈশ্বৰৰ দিয়া দিয়াৰ বিনিময়তহে আমি মানে গোটেইখিনি আজি আমি মাহ প্ৰসাদ এটা দিলেও আমি নিজে তৈয়াৰ কৰিব নাোৱাৰোঁ এইটো কি কৰিব লাগিব আমি দোকানৰপৰা কিনি আনিব লাগিব এইটো কোনে দিব ভগৱানে মানে সৃষ্টি কৰি যায় ভগৱানে সৃষ্টিতে আমি এই পৃথিৱীখন চলি আছে আজি অসংখ্য জীৱ জন্তু জীৱ পোক পৰুৱা আদি কৰি তেওঁ আমাৰ হেৰিত মানে আমাৰ অন্তৰত মানে সকলোৱে অন্তৰত মানে বিৰাজমান হৈ আছে সেয়েহে আমি তেখেত ঈশ্বৰৰ অবিহনে আমি মানে কেতিয়াও আমি কেতিয়াও আমি চলিব নোৱাৰোঁ তেওঁক লাগিবই আমি ভ্ৰমণ কৰিবলৈ যাওঁতে ফুৰিবলৈ যাওঁতে পেচাব কৰিবলৈ যাওঁতে আপোনাৰ লেট্ৰিন কৰিবলৈ যাওঁতে আমি সেই আমি যেতিয়া নেকি সেইবিলাকত যাওঁ তেতিয়া আমি কি কৰোঁ আমি ৰাতিপুৱা উঠিয়ে চাহ গা মূৰ ধুই তাতে আমাৰ নামঘৰত থাকে সেই নামঘৰত আমি নামঘৰত আমি মানে কি কৰোঁ সেৱা সৎকাৰ কৰি লৈ আমি সকলোৰে লগত আমি ঈশ্বৰ সেৱা নামটো দোৱাই পেলাই আমি গোটেইখন ঘূৰি ফুৰোঁ ক'ত দোকান পোহাৰ ক'ত ক'ত ভাল বস্তু তাত আছে আমাৰ হেৰি আছে কি সেই বাণিজ্য মেলা হয় তাৰ পিছত এই বাণিজ্য মেলাত কি কি আছে কি কি নাই এইবিলাক চাওঁ আমাৰ ল'ৰা বোৱাৰী সকলোৰে লগত যাওঁ নাতিনীবিলাকে ক'ব আইতা এইটো লাগিব ইটো নাতিনীয়ে ক'ব আইতা সিটো লাগিব আমি এতিয়া কি ক'ম গতিকে তেওঁলোকক লৈ আহি পেলাই আমি মানে বহুত আনন্দ পাওঁ আমাৰ আমাৰ ঘৰে আমাৰ ঘৰত মানে বহুত বহুত মানে ঝামেলা ঝামেলা থকাৰ স্বত্বও মই মানে এই ভ্ৰমণটো মানে কেতিয়াও মানে বিচলিত নকৰোঁ আমাৰ ল'ৰা বোৱাৰী নাতিনীক লৈ পেলাই আমি আটাইখিনি যাওঁ এনেকৈ গৈ পেলাই মানে কি কৰোঁ আমি এই পৰিদৰ্শন কৰোঁ আমাৰ তাত আমাৰ তাত গ'লে আমি আমাৰ আমাৰ লগত গ'লে মানে অৰুণাচল অৰুণাচলত আমাৰ ল'ৰাই বিজনেছ কৰে যে আমাৰ ঘৰত আহি এসপ্তাহ ডেৰ সপ্তাহ থাকে তেওঁলোকে ক'ব আণ্টি আটি আমিও আপকে লিয়ে সম ভ্ৰমণ জায়গা হাঁ হ'গা হ'গা আমি এনেকৈ মানে তেওঁলোকক মানে বুজাই দিওঁ হ'গা বুলি ক'লে তেওঁলোকক অঁ আটি আচ্ছা হে আচ্ছা হে আপক' লিয়ে আমি ঘুমনেকে যায়ে হ'মক' য়'হা আচ্ছা লাগ্তা হেঁ আপক' গানা গানা হেঁ আপনা নাচা কৰতা হেঁ নানা নানা ধেম ৰং ধেমালি কৰতা হেঁ ইছলিএ আপোনালোকে এই ফূৰ্তি পাব তাৰ পিছত আমি হোটেল তেনেকৈ মেনেজ নকৰোঁ আমাৰ হোটেলত মানে হোটেলত যাব লাগিলে টকাও লাগিব পইচাও লাগিব তাৰ পিছত আমাৰ এনেকৈ চাৰিদিন আমাৰ তাতে মানে শিবিৰত আমি তাৰমানে নৰাঘৰ আমি খেৰ পাৰি মানে কম্বল এখন লৈ যাওঁ আৰু দুটা গাৰু দুটা হেৰি এনেকৈ আমি নাতিনীবিলাকক মানে কি কৰোঁ সেই নৰাৰ মাজত শুৱাই থওঁ আমি মানে বেড কভাৰ এখন পাৰি লৈ পেলাই তেনেকে আমি ৰাতি ৰাতি তাত কি হয় আমি আই লৈ পেলাই মানে আই হেৰি লৈ পেলাই অৰুণাচলীবিলাক লৈ পেলাই মানে মেম্বাৰবিলাকক লৈ পেলাই আমি কি কৰোঁ এই ভাওনা হয় তাতে ভাওনা হয় নাম কীৰ্তন হয় তেওঁলোকক তেওঁলোকে আচ্ছা হেঁ ইটনা আচ্ছা হেঁ আপোনালোকৰ সাংস্কৃতিক হা হ'গা হ'গা ইটনা সুন্দৰ লগটা হেঁ তেনেকৈ বুজাই দিয়ে আৰু আমি আৰু কি ক'ম আমি আমাৰ নিজৰ যিখিনি কালচাৰ সেইটো আমাৰ নিজৰ আমি নিজে তাতে আমি দল লৈ যাওঁ আমাৰ নামতী দল আছে মই নাম দিওঁ বাৰু নাম গাই পেলাই শ্ৰী শংকৰদেৱৰ নাম গাওঁ নাম গাই পেলাই মানে আমি এইটোক এই এইবিলাকক মানে দেখুৱাই দিওঁ এটা নাম গাই শুনাই দিম আপোনাকে শুনিবনে শুনিব পাৰিবনে কৃষ্ণ শংকৰদেৱে হৰি নাম ল'বলৈ কয় হৰি নাম ল'লে হেনো পাপ খণ্ডন হয় আমি হৈছো মহা পাপি মনতো নৰয় হৰি নাম ল'বলৈ দেহায়ো নকয় অঁ হৰি নাম ল'বলৈ দেহায়ো নকয় এইটো আমি তাৰ পিছত এতিয়া পদ লগাই দিওঁ তাৰ পিছত গোটেইখিনি আমি যিমান মানে এৰিয়া আছে ওঠৰ বিঘা মাতি ওঠৰ বিঘা অকলে অকলে গোটেইবিলাকৰ খোজকাঢ়ি গোটেইখিনি পৰিদৰ্শন কৰোঁ তাৰ পিছত এইবাৰ আমি গৈছিলোঁ আমাৰ মানে পাত আমাৰ আমাৰ মানে গাঁৱৰ যিখিনি মহিলা আছে সেই মহিলাখিনি আমাৰ তাত মানে চাহ ভাত দিয়া দায়িত্ব দিছিলে আমাক ড্ৰেছ এযোৰ দিছিলে ড্ৰেছযোৰ লৈছিলে এই কি ৰঙা অঁ মুগা মুগা মেখেলা বেঙুনীয়া পাৰি চাদৰ আকৌ বেঙুনীয়া ব্লাউজ গামোচা এনেকৈ লৈ পেলাই আমি মানে তাত আমি দুদিন তাত আমি হেৰি কৰি ভাত তাত দিহা কৰিছে বিষ্ণুবিলাকত দি পেলাই মানে আমি বহুত তাতে নাম কীৰ্তন কৰিছোঁ আকৌ তাতে এইবিলাক নাম কীৰ্তন কৰি লৈ পেলাই আহোঁ আহি লৈ পেলাই আকৌ তাত আমি কি কৰোঁ এই হাত সন্ধিয়া হ'লে হাত ভৰি ধুই লৈ পেলাই আহি পেলাই অকণমান আমাৰ তাতে শিবিৰ আছে সেই শিবিৰত আমি জিৰণি কৰোঁ জিৰণি কৰি লৈ পেলাই আকৌ ৰাতি ছটামান বাজিলে বজাত তাতে আমি চাহপানী খাওঁ খাই পেলাই খাই পেলাই কি আমি তে আকৌ এইবিলাক হয় তাতেই বাণিজ্য মেলাৰ মেলা গ্ৰন্থ মেলা চববিলাক আমি পৰিদৰ্শন কৰোঁ পৰিদৰ্শন কৰি তাত কিতাপ কিনো ধৰ্মীয় এইবিলাক কিতাপ যেনে ভাগৱত কাৰোবাৰ যাক যিটো লাগে ধৰকচোন কাৰোবাৰ দৰকাৰ আছে যদি পুথি কিনে বা পঢ়িব লগা বস্তু নিজৰ চিলেক্টৰ বস্তুবিলাক কিনে মই যোৱাবাৰ এখন কীৰ্তন পুথি আনিলোঁ কীৰ্তন পুথিখন অলপমান মানে বেয়া আছিলে গতিকে কীৰ্তন পুথিখন মই আনিলোঁ আৰু এইবাৰ আনিছোঁ এইবাৰ মানে লগৰ বন্ধুৰ লগত গ'লোঁ যে তেনেকৈ মানে হেৰিয়াত সোমোৱা নহওল তাৰ পিছত কি কৰিলোঁ তথাপিতো অকণ হেৰি কৰি লৈ পেলাই আমি মানে ঘূৰি পকি ঘূৰি পকি ঘূৰি পকি আহি লৈ পেলাই অকণমান মানে তাতে জিৰণি লৈ পেলাই আকৌ মন গ'ল যা মই এখন হেৰি লৈ যাওঁ পুথি এখনকে লৈ যাওঁ দিহানামৰ কিতাপ মই মানে দিহানাম গাই খুব ভালপাওঁ সেই দিহানামৰ কিতাপখন আনি লৈ পেলাই মানে মই আমাৰ আইসকলকো ইয়াৰে মই এটা নাম দিওঁ দেই তোমালোকে ধৰিব পৰা অঁ অঁ আই আপুনি নাম এটা দিয়ক আমি ধৰিম এনেকৈ লৈ পেলায় দিহনামখন পুঠি কিনিলোঁ তাৰ পিছত এই নাতিনীকেইটাৰ কাৰণে এই কিবা এই কিতাপ এইবিলাক ধৰকচোন এই সাধুবিলাক কিতাপ আৰু এখন ৰান্ধনীশালৰ মানে ৰন্ধাবিলাক যে কেনেকৈ কৰে ৰন্ধা ৰান্ধনীশালৰ এখন কিতাপ আনিলোঁ তাঁতশাল বোৱা সঁজুলি কিছুমান কিনিলোঁ তাৰমানে মোৰ তাঁতশালো আছে তাঁতশাল বৈ মই খুব ভালপাওঁ মই ঘৰতেই আমি এৰি সূতা কাৰবাৰ কৰি মোৰ ল'ৰাই এই তেওঁ মানে আমি সূতাটো মানে তিনিজন আমাৰ মানে কৰ্মচাৰী আছে লগতে ময়ো কৰোঁ তেওঁলোকৰ লগত ময়ো লাগি ভাগি দিওঁ তেওঁলোকে সূতাটো বগা সূতা আমি কিনি আনো কিনি আনি ঘৰতে আমি ৰং কৰোঁ এই ৰং কৰি লৈ পেলাই সেইয়ে ৰং কৰি পেলাই সেইটো কাপোৰ আমি নিজেও বনাওঁ আৰু আমাৰ গাঁও অঞ্চলৰ মাইকীবিলাকক মানে যাৰে মন যায় ধৰকচোন মোৰ ইচ্ছা হৈছে মই বনাইছোঁ তেওঁলোকে আমাৰ ঘৰৰপা সূতাটো লৈ যায় লৈ যাই পেলাইহেনি তেওঁলোকে মোক কাপোৰ বনাই কাপোৰ বনাই দি এই তেওঁলোকক আমি সূতাটোত মানে জোখ কৰি দিওঁ আকৌ জোখ কৰি দি পেলাই তেওঁলোকক আমি জোখ কৰি দিওঁ জোখ কৰি দি পেলাই আকৌ তেওঁলোকে সেই হিচাপত আমাক কাৰণে কাপোৰটো আনি ঘ দি থৈ যায় তেওঁ তেওঁ এনেই আমি মজুৰি দিব লাগে ধৰকচোন এখন কাপোৰত তিনিশ বা চাৰিশ আৰু ফুলৰ কাপোৰ আছে দি পেলাই ফুল দি পেলাই ফুল দিয়াটো মই ঘৰতে বনাওঁ ঘৰতে বনাই পেলাই এইটো মজুৰিটো মানে কওঁ দে হ'ব দিয়া তহঁতেই মানে হেৰি কৰিব নালাগে এইটো ইমান হেৰি কাপোৰ গতিকে মইয়ে বনায় পইচাখিনি মানে ঘৰতে থাকি যাব সি কৈছে হ'ব দে মা কিন্তু মোৰ এতিয়া বয়সো হৈছে হ'লেও মানে মই মানে মই তাঁতশালৰ কামটো মই নকৰাকৈ নাথাকোঁ এতিয়া বোৱাৰীবিলাকক শিকাব লাগে বোৱাৰীহঁতে কয় মা মোক শিকাই দিয়কচোন মই সিহঁতৰ এনেকেৈ কৰিবি তেনেকৈ কৰিবি কাৰণ আমাৰ অসমীয়া সাংস্কৃতিৰ আমাৰ অসমীয়াবিলাকত কি ঘৰবিলাকত কি থাকিব লাগে জানেনে ঢেঁকী ঢেঁকী ঢেঁকীশালটো এটা আমাৰ প্ৰয়োজনীয় তাৰ পিছত তাঁতশালখনঢোকিলে আমাৰ অসমীয়া অসমীয়া যেন লাগে গতিকে আমি এইখিনিত আমি এইখিনি এইখিনি এইখিনিয়ে আমাৰ অসমীয়া সাংস্কৃতি এইখিনি নহ'লে হ'নে আমি চলিব নোৱাৰোঁ তাৰ উপৰি আমি যিখিনি আমাৰ হেৰি তাঁশালৰ নিজে বোৱাা গামোচা এতিয়া ব'হাগ বিহু আহিছে এতিয়া গামোচা লগাম গামোচাত তাঁত বাতি কৰি থৈ আহিছোঁ আজি বিছখনত সেই তাঁত বাাতি কৰি থৈ আহি পেলাই ৰাতি এতিয়া বাহিৰতে মোৰ শাল তাতে মই হেৰি কৰোঁ তাঁত বাতি কৰি কৰিলে পেলাই তাতে ৰাতিপুৱাখিনি ৰাতিপুৱালৈ উঠিপেলাই তাঁতশালত মই কামখিনি মই হেৰি কৰি ৰাতিপুৱাই সেইখিনি বনাওঁ আকৌ বোৱাৰীয়ে ক'ব কি মা আপুনি মই ফুল জানে আপুনি মোক ফুল শিকাই নিদিয়ে কিয় মই আহা তেতিয়াহ'লে তুমি যদি ফুল শিকা মই শিকাই দিম গতিকে তোমালোকেও এতিয়া আমি আমাৰ দিন গ'ল এতিয়া আমাৰ দিন গ'ল এতিয়া আমি

যেতিয়া আৰু আমি এইবিলাক নোৱাৰো এতিয়া তোমালোকে শিকিব লাগে তোমালোকে শিকিলেহে আমাৰ তোমালোকৰ নাতি আমাৰ নাতিনীহঁতে জানিব তোমালোকে যদি নাজানা এইবিলাক আগৰ যিখিনি কৃষ্টি আমাৰ আইতাহঁতে আমাক দেখুৱাইছিলে আমি শাল ব'ব নাজানিলে আমাৰ মই মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক যে মই তেতিয়া চেলেং লগাইছিলোঁ হাঁ দেউতাই আইতাই চেলেং কাপোৰ লগাই দিলে আঠটা কাঠিৰ মোৰ মানে এটা ফুল বাচিব দিছিলে হাঁ মই কান্দি কান্দি কান্দি কান্দি আঠটা কাঠিৰ ফুলটো মই বাছিলোঁ বচাৰ পিছত ধন্যবাদ দিছে এইফালেই মেট্ৰিক পৰীক্ষা আহিছে আৰু তাৰ পিছত মই কৈছোঁ মই এইটো কাম কৰিহে হেৰি নকৰোঁ নোৱাৰাকৈ মই মানে এইটো কাম নোৱাৰাকৈ মই মানে হেৰি নকৰোঁ আৰু তাৰ পিছত মায়ে মানে মোক কান্দি কান্দি মই নকৰোঁ মায়ে মানে নহয় তই কৰিবই লাগিব এইটো সেই কৰি পেলাই মই এই হাত আঠটা কাঠিটো বাচিবলৈ সেই তেতিয়াই দিনতে শিকিছিলোঁ শিকাটো এতিয়াও অকণ অকণ মনত আছে থাকিলেও মানে এতিয়া মোৰতো চকুৰ অলপ খুব কম দেখোঁ চকুৰ প্ৰব্লেম চকুৰ প্ৰব্লেম হৈ আছে এতিয়া সেইকাৰণে আমি এতিয়া চশমা টশমা লগাই আকৌ মানে নাতিনী হঁতক এতিয়া মোৰ এনেকুৱা মন যায় মোৰ মানে এই প্ৰতিভাবিলাক মই দেখুৱাবলৈ খুব মন যায় প্ৰতিভা মানে কেনেকুৱা মই নাম গাই ভালপাওঁ মই নাচি ভালপাওঁ বিহুত এতিয়া এতিয়া বহাগ বিহু আহিছে বিহুত মই এতিয়া হুচৰি দল উলিয়াওঁ হুচৰি দলত মানে মই মই কেইজনীমান মানুহৰ হেৰি আছে মানে নিজে বচা মানুহকেইজনীমান আছে তেওঁলোকক মই লগত ল'ম লৈ পেলাই মই অঁ তুমি এইবাৰ হেৰি নেকি মোক ক'ব মোৰ এইবাৰ ৰঙা এই কি ৰঙা ফুলৰ মেখেলা আকৌ এই ৰঙা ফুলৰ গামোচা এনেকৈ লৈ আকৌ ৰঙা ব্লউজ পিন্ধি পিন্ধি হুঁচৰি গাম আমি এটা বাৰজনীয়া দল এটা আছে সেই বাৰজনীয়া দলটো সেইটো মানে আমি এইখিনি প্ৰত্যেক বছৰে কৰোঁ বিহু বিহুৰ সময়ত বিহু গাওঁ তাৰ পিছত এনে কিবা অনুষ্ঠান হ'লে এতিয়া এইবাৰ আমাৰ মাঘৰ বিহু হৈছিলে এই ফুৰিবলৈ যাওঁতে মানে এইবিলাকতো কৰোঁৱে ধৰকচোন যে আমাৰ মানে ধৰ্মীয় অনুষ্ঠানত এইটো থাকে মানে নাচ গান এইবিলাক থাকে তাৰ পিছত হোটেল হোটেলবিলাকত থাকিবলৈ হ'লেও মানে আমাৰ সেনেকুৱা পৰ্যায় হৈ নাথাকে এবাৰ গৈছিলোঁ যোৰহাটত এতিয়া মোৰ মাইনা বাবু সৰু আছিলে তেতিয়া তিনিবছৰ চাৰি এতিয়া মালিকে মোৰ লেইন বিজনেছ কৰে লাইন বিচনে কৰোঁতে মানে সেই তেতিয়াই মানে কিমান চনত আছিল জানো পাহৰিলোঁ দেই মোৰ চনটো মনত নাই তেতিয়া মোৰ মাইনাকেইটা সৰু আছিলে তেওঁলোকক মই মানে লৈ লগত লৈ গৈছোঁ তেতিয়া আামাৰ মালিকে মানে এতিয়া মালিক অসুস্থ হৈ আছে যে হৈ থকাৰ কাৰণে তেখেতে তেখেতে মানে এই এতিয়া মানে তেনেকৈ যাব নোৱাৰে এতিয়া সেই তেতিয়া কিমান কিমান চনত গৈছিলোঁ চনটো মই মনত নাই গতিকে সিহঁতক লগত লৈ মই এখন হোটেলত আছিলোঁ জয়শ্ৰী হোটেল যোৰহাটত জয়শ্ৰী হোটেল বুলি কয় সেইখন হোটেলত আছিলোঁ তাত এই মাৰোৱাৰী হোটেল তিনিটলা বিল্ডিঙত আছিলোঁ আৰু তেতিয়া মই স্বামীৰ সৈতে গৈছিলোঁ মই ছোৱালী দুজনী কৰোঁ আৰু মই স্বামী আমি তিনিটা একেলগে গৈ আটাইখিনি একেলগে গৈছিলোঁ গৈ পেলাই মানে কি হ'ল তাতে এই হোটেলত আছিলোঁ হৈছে এই যিটো নেকি আমাৰ হোটেলটোতে গা মূৰ ধুই বেবিকেইটা সৰু মোৰ সিহঁতে মোৰ খুব কান্দি থাকে এবাৰ মোক মাৰোৱাৰী হোটেলত এবাৰ মোক ভাত দিছে এবাৰ তাৰ পিছত ৰুটি এখন দিছে এবাৰ চব্জি দিছে তেতিয়া মই কৈছোঁ হোটেল মালিকক ভাইটি মোক দিলে তুমি এটাই দিবা দেই মই কিন্তু এই এবাৰ ৰুটি এবাৰ ভাত মই নাখাওঁ ৰুটি দিয়া যদি মোক ৰুটিয়ে দিবা আকৌ ভাজি এই কি ভাত দিয়াজি ভাজিয়ে দিবা দালি ভাজি দিবা মই মানে এইবিলাক হেৰি নকৰোঁ আৰু তেতিয়া তেওঁ হাঁহিছে হাঁহি পেলাই কৈছে হ'ব হ'ব বাইদেউ তুমি আপুনি বাইদেউ যিটো বিচাৰিছে সেইটোকে সেইটোকে খাব তাৰ পিছত আৰু তাৰ পিছত আৰু আমাৰ হেৰিবিলাকে কৈছিলে আৰু আমাৰ ওচৰত যাওঁতে শিৱসাগৰত ভাত খালোঁ মাছে দি ভাত খালোঁ তেতিয়া বেবীকেইটা মোৰ কৰোঁ তাৰ তাত তিনি বছৰ এটাৰ চাৰি বছৰ এনেই চাৰে চাৰি বছৰ হৈছে আৰু এই দুয়োটা মানে মই সমনীয়া মানে দুয়োটাকে দুয়োটা তাৰমানে হেৰি টুএণ্ওৱান বুলি কয় দেখিলে ল'ৰা ছোৱালীকেইটা বৰ ধুনীয়া আছিলে তাৰ পিছত সিহঁতক লৈ পেলাই দেউতাকে মানে মা মালিকে মোৰ মালিকে এখন মানে হোটেলত সোমাই দিছে এইে ধুনীয়া হোটেল হোটেলটো অকণমান নাম নাজানো তাত এতিয়া মই মানে নিৰামিষ খাওঁ তেতিয়া মই নিৰামিষ সেই সময়ত মানে মাছ মাংস দুয়োটাই খাইছিলোঁ এতিয়া মই মাছ মাংস দুয়োটা নাখাওঁ তেতিয়া চব মানে মই নিৰামিষভোজী নিৰামিষ খাওঁ মই নিৰামিষ খাওঁ আৰু আমি নিৰামিষভোজী হৈ আছো তেতিয়া সেই মাছ মাংস তেতিয়া ল'ৰা ল'ৰা এই মালিকে মোৰ মালিকে ক'লে কি তুমি হেৰি এইতো নোখোৱা যদি থৈ দিয়া গতিকে ছোৱালীকেইজনীয়ে খাব সিহঁতো এতিয়া কম নহয় সৰু সৰু পোৱালিয়েনো কি খাব গতিকে মই আৰু তেনেকৈ থাকিল লৈ পেলাই অকমান সময় এই থাকি পেলাই গোটেই তোমাৰ জয় দৌল শিৱ দৌল বিষ্ণ দৌল ৰংঘৰ কাৰেংঘ এইখিনি মানে গোটেইখিনি আমি পৰিভ্ৰমণ কৰি পৰিভ্ৰমণ কৰি কৰি আহি লৈ পেলাই আমাৰ মোৰ বাইদেউ ঘৰত আছিলে এই জয়সাগৰত বাইদেউ ঘৰত মানে বাইদেউ মোৰ ভিনদেউৰ তাতে হেৰি কৰে এই জয়সাগৰ পুখুৰী পাৰত যে ফিছাৰী অফিচবিলাক যে ভিনদেউ মানে ফিছাৰী ছুপাৰডেণ্ট ভিনদেউ মানে ফোন কৰিলে তহঁত ক'ত আছ মই কৈছো আমি ইয়াতে শিৱসাগৰত আছো এনেকৈ এইবিলাক আমি পৰিভ্ৰমণ কৰিছোঁ তাতে কৰি লৈ পেলাই হেৰি এইবিলাক চাই আছো ভিনদেউৱে কৈছে আহ আহ তহঁতে তহঁতে ইয়াতে তেতিয়াহ'লে হেৰি ইয়ালৈ গুচি আহ তাৰ পিছত আৰু মালিকে ক'লে কি ব'লা আজি তেতিয়াহ'লে যাওঁ গৈ পেলাই তাতে আমি অকণমান হেৰি কৰোঁ কি